অঁ দাদা আপুনি উবেৰ অ'লা ব্যৱহাৰ কৰা কিমানদিন মান হ'ল বাৰু অঁ অঁ দুই বছৰ হৈছে ন' এনেই আপোনাৰ ৰেটিং কেনেকুৱা বাৰু ভালেই চাগৈ অঁ অঁ ঠিক আছে মই আপোনাক জনাই আছোঁ এফালে যাবলগীয়া আছে মানে অঁ অঁ লগৰজনক এবাৰ কথা এটা সুধি লওঁ ঐ শুনচোন এই কথা এটা আছিল তইতো প্ৰায়ে অ'লা উবেৰ ব্যবহাৰ কৰিয়ে থাক' ন' গুৱাহাটী ডিব্ৰুগড় ফালেও গৈ থকা মানুহ তোক কথা এটা সোধোঁ মানে অঁ অঁ এই অ'লা উবেৰবোৰৰ ৰেটিং কেনেকুৱা অঁ মানে তই ৰেটিং কিমান মান দিৱ অঁ দহৰ ভিতৰত আঠ দিৱ নেকি বাৰু ময়ো মানে অলপ ফুৰিব যাওঁ তাকেই তোক সুধিলোঁ এই অ'লা উবেৰৰ ৰেটিঙৰ বিষয়ে মই ইমান নাজানোতো অঁ অঁ অঁ ঠিক আছে হ'ব দে যদিহে ৰেটিং ভাল তেনেহ'লে চাৰ্ভিছো ভালেই হ'ব চাগৈ দেচোন অঁ অঁ বাৰু মই ভাবি চিন্তি কিবা এটা ৰেটিং দিম আৰু ঠিক আছে দে হ'ব দে